হেল্ল'

হয় অসমৰে অ পাৰিম অসমততো যথেষ্ট হয় হয়

অ অ অ অ অ এই অসমত বহুত ঐতিহ্যমণ্ডিত মন্দিৰ মঠ মন্দিৰ আছে ওম প্ৰথমতে মহানগৰী গুৱাহাটীত আছে কামাখ্যা মন্দিৰ মা মা কামাখ্যা মন্দিৰ তাত আপুনি নীলাচল পাহাৰত যাব পাৰে এ তাৰপিছতে এতিয়া শিৱসাগৰত অগ্নিনাভ মন্দিৰ আছে শিৱ বাবাৰ মন্দিৰ হয় তাৰপিছতে কাৰ্বি আংলঙত দেউপানী মন্দিৰ আছে মা দুৰ্গা তালৈ যাব পাৰে শিৱসাগৰত ৰজাৰ আহোম ৰজাৰ দিনৰ বহুতো ঐতিহ্যমণ্ডিত মঠ মন্দিৰ বিভিন্ন হেৰি ওম ৰজাৰদিনীয়া ৰংঘৰ কাৰেংঘৰ এইবিলাক আছে সেইবিলাক আপুনি গৱেষণা কৰিব পাৰিব ধুনীয়া এটা ঠাই সেইবিলাকত চাবগৈ পাৰিব আৰু তাত মানে গোটেইখিনি আপুনি গ'লেই তাত বুজাই দিয়া মানুহ আছে ধুনীয়াকৈ ইনফৰ্মেশ্যনবিলাক তাতেই পাব ওম আহিব পাৰিব কেতিয়ালৈ আহিব